দত্ত কোঁচ হয়নে অ' আপোনাৰ চাহ বাগান আছে বুলি মই শুনিছিলোঁ হয় নেকি হয় নেকি এনেই কেই কুইণ্টেলমান দিব পৰা হ'ব হয় নেকি অ' মই মানে ছাপ্লাই কৰোঁ হেৰিয়ত অ' কলঘৰত অ' অ' অ' মই আঁতৰলৈও নিও বাৰু মই সেইকাৰণে আপোনালৈ ফোনটো কৰিলোঁ পাৰ কুইণ্টেল কিমান ল'ব হয় নেকি অলপ আপোনাৰ যিমানটো হয় চাহপাত মই গোটেইটো লৈ যাম যিমানটো হয় আপুনি অকণমান চাই চিতি পাৰিলে কমাব হয় নেকি অ' বাৰু অ' মই আপোনাৰ লগত গৈ ঘৰত গৈ পাতিম বাৰু চাহপাতটো কাকো নিদিব মই আপোনাক গোটেই মানে একেবাৰে নিয়ে থাকিম আও চাহপাতটো অ' অ' অ' অ' অ' আপুনি এইটো কালেকশ্যন কৰি দিব মোক

অ' অ' ঠিক আছে মই গৈ আছোঁ বাৰু